অঁ হয় হয় ক'ৰ পৰা ক'লে আপুনি হয় কওক আপোনালোকৰ তাত ৱাটাৰ ছাপ্লাই এজন কনজিউমাৰ বিশেষজ্ঞ থাকে তেওঁ তেওঁক যোগাযোগ কৰা নাই নেকি আপোনালোকে অঁ অঁ এতিয়া কি পানীটো কেনেকুৱা আহিছে লেতেৰাই আহিছে ন হয় হয় অঁ ক'লৈ আছে হয় হয় বুজিছোঁ অকল আপোনালোকৰ সেই এৰিয়াটোতে আপোনাক পাৰ্চনেলিনে আপোনাৰ হৈছে নে সকলোৰে হৈছে সেই সমস্যাটো সকলোৰে হৈছে ন ঠিক আছে ঠিক আছে বাৰু মই আপোনালোকৰ এই সমস্যাটো ছল্ভ কৰিব চাম হয় হয় মই বুজিছোঁ ঠিক আছে ঠিক আছে আপুনি ক'ৰ পৰা ক'লে এতিয়া মাজুলীৰ পৰা ন হয় হয় আপোনাৰ পঞ্চায়ত কওকচোন হয় হয় পিন নাম্বাৰটো ক'ব পাৰিব পিন নাম্বাৰটো হ'ব আমি আপোনাৰ সমস্যাখিনি ন'ট ডাউন কৰি ৰাখিছোঁ হয় ছেভেন এইট ফাইভ ঠিক আছে আমি আপোনাৰ সমস্যাখিনি বাৰু ন'ট ডাউন কৰি ৰাখিছোঁ আপোনাৰ ওচৰত যিজন ৱাটাৰ ছাপ্লাই তেওঁক আমি জনাম তেখেতে অতি সোনকালে আপোনাৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু এই আমি সপ এসপ্তাহৰ ভিতৰত আপোনালোকৰ গাঁৱত সেই সমস্যাটো নিৰ্মূল কৰিবলৈ চেষ্টা কৰিম আ তদুপৰি যদি সমস্যাটো সমাধান নহয় আপুনি এবাৰ আমাৰ আমাৰ এন জি অ' লৈ ফোন কৰিব পাৰিব হয় মই বৰ্তমান অফিচতে আছোঁ বৰ্তমানলৈকে অহা নাই বাৰু মই সেইকাৰণে সমস্যাটো আপোনালোকৰ ন'ট ডাউন কৰি ৰাখিছোঁ হয় হয় বুজিছোঁ বুজিছোঁ আপোনালোকৰ সেই তাত যে প্ৰত্যেকৰ ঘৰে ঘৰে এটা পানীৰ টেপ দিয়া হৈছে ৱাটাৰ পাইপত ক'বাত ডিক্ৰিজ হৈ থাকিব পাৰে সেইখিনি আমি চেক আউট কৰিবলৈ চেষ্টা কৰিম অতি সোনকালে আৰু কেতিয়াবা এনেকুৱা সমস্যাৰ সন্মুখীন হয় যিটো আমাৰ ৱাটাৰ টাইম থাকে ন সেইটো পৰিষ্কাৰ কৰিবলগীয়া হয় মান্থলী গতিকে তাৰ ফলত অকণমান দুই এদিন লেট হ'বও পাৰে সেইখিনিৰ কাৰণে হ'ব দৰকাৰো নাই বাৰু কিন্তু তদুপৰি আমি চেষ্টা কৰিম আপোনালোকৰ সমস্যাখিনি নিৰ্মূল কৰিবলৈ

বুজিছোঁ অ অ অ তেওঁলোকে এবাৰ হ'লেও ভিজিট কৰিছে ন হয় হয় আপোনালোকে এতিয়া গাঁৱৰ সকলোৰে একেটা সমস্যাই হৈ আছে ন এতিয়া খোৱা বোৱা পানীটো আপোনালোকে ক'ৰ পৰা কৰিছে সকলোৱে সকলোৱে তেনেকুৱা কৰি আছে ন অলপ সমস্যা হৈছে বুজিছোঁ বুজিছোঁ হয় হয় হয় বুজিছোঁ বুজিছোঁ ঠিক আছে বাৰু ভালেই কৰিলে আপোনালোকৰ সমস্যাখিনি আমাক জনালে ঠিক আছে ঠিক আছে আমি যিমান পাৰোঁ বাৰু আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম সময়তে থাকক এইকেইদিনৰ ভিতৰতে হয়তো আমি আপোনালোকৰ সমস্যাটো সমাধান কৰিম ঠিক আছে ধন্যবাদ থাকিল আপুনি সমস্যাখিনি আমাক জানোৱাৰ বাবে ঠিকে আছে হ'ব বাৰু